এইটো অ'লা এজেঞ্চিত লাগিছেনে হয় মোৰ এটা অ'লা বুক কৰিব আছিলে হয় মই আপোনাৰ কামাখ্যা মন্দিৰত যাবলৈ কাৰণে মই আছোঁ আৰু লগত আপোনাৰ মুঠতে পাঁচজনমান মানুহ হ'ব

কিমান পৰিব পাঁচ হাজাৰ পাঁচ হাজাৰ বহুত বেছি হৈছে নেকি কিবা এটাতো কম কৰক এজন গ'লে বেলেগ কথা আছিলে ন পাঁচ ছয়জন আছোঁ আমি কিবা এটা কম কৰি দিয়ক বেছি দূৰো নহয় নহয় আপুনি বহুত বেছি কৈছে চাওক যদি কিবা কম কৰিব পাৰে নহয় যদি আপুনি কিবা কম কৰে চাই দিয়ক ভালকৈ পাঁচ হেজাৰ অলপ বেছি হ'ল দাদা আপুনিতো চিনাকিয়েই হয় ন মই অকলে গ'লেও বেলেগ কথা আছিলে লগত আৰু আছে ন গম পাইছোঁ তথাপিও কিবা এটা চাই দিয়ক যদি আপুনি কম নকৰে তেনেহ'লে মই বেলেগ চাই ল'ম আৰু চাই দিয়ক ঠিক আছে হ'ব ঠিক আছে ধন্যবাদ